মই এজন বিজ্ঞান শাখাৰ তৃতীয় ষান্মাসিকত পঢ়ি থকা এজন ছাত্ৰ আৰু মোৰ অনাৰ্চৰ বিষয়টো হৈছে পদাৰ্থ বিজ্ঞান মই মেট্ৰিক মেট্ৰিক পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা শংকৰদেৱ শিশু নিকেতন বেলতলাৰ পৰা উত্তীৰ্ণ হৈছিলোঁ সুনাম কৰি আৰু ৰামানুজন একাডেমীৰ পৰা মই হায়াৰ চেকেণ্ডাৰী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ তাৰ পিছত মই মোৰ বিএ বিএছচি পঢ়াৰ কথা কথা চিন্তা কৰিছোঁ আৰু লগা লগ আৰ্য বিদ্যাপীঠ কলেজত নাম লগাই মই পদাৰ্থ বিজ্ঞান বিভাগটোত নাম লগাইছোঁ আৰু তেনেকৈ আগবাঢ়ি যাম বুলি ভাবিছোঁ আৰু মোৰ শিক্ষাগুৰুসকলেও বহুখিনি সহায় কৰিছে বা মই কিবা কোনো অসুবিধা পালে তেওঁলোকে তেওঁলোকক আগধৰি সুধিব পাৰি আৰু সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰে নিজৰ গুৰুত্বৰ ওপৰত নিজৰ আগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰে আগ্ৰহেই সকলো আগ্ৰহ থাকিলে সকলো পাৰি পঢ়া শুনাৰ মূল ভেঁটিটোৱেই হৈছে সময় আৰু আগ্ৰহ পঢ়া শুনাত সময় দিব জানিব লাগিব সময়ৰ সৎ ব্যৱহাৰ জানিব লাগিব আৰু এইখিনি মই সদায় নিজৰ হাতত ৰাখোঁ নিজৰ হাতৰ মুঠিত ৰাখোঁ আৰু সময়ৰ সময়ৰ সদব্যৱহাৰ কৰাজনেহে সকলোতকৈ ওপৰত যাব পাৰে